অঁ অঁ কৰিছিলোঁ এই দৌল গোবিন্দ মন্দিৰ যাম বুলি কৈছিলোঁ নহয় কি হ'ল যাবানে নোযোৱা অঁ এই পৰহিলৈ যাম তুমি ওলাবা এই অঁ পৰহিলৈ হেৰি কৰিম তোমাৰ ৰাতিপুৱাই যাম গাড়ী গাড়ী লৈ যাম ঘৰত গাড়ী থাকিবই তেতিয়া সুবিধা হ'ব নহ্ অঁ তে তুমি কোৱা কেইটাত ওলালে ভাল হয় মইতো ওলাব পাৰিম ৰাতিপুৱাই

হয় নেকি তেনেহ'লে তুমি হেৰি আঠটা বজাত ওলাবলৈ চেষ্টা কৰিবা অঁ অঁ কাৰণ মইতো কাৰণ মইতো ৰাতিপুৱা সোনকালে উঠো নহ্ অঁ মইতো ৰাতিপুৱাই আজৰি হৈ যাওঁ তুমি অলপ সোনকালে উঠিবলৈ চেষ্টা কৰিব কৰিবা তেতিয়া সোনকালে গ'লে অঁ তুমি মই আৰু মুক্তি যাব তিনিজনে তেতিয়া সোনকালে গ'লে সোনকালে অঁ নাযায় কোনো নাই নাই সোনকালে গ'লে সোনকালে হৈ আহিব নহ্ ত' মানে ৰাতিপুৱা বেছি ভাল লাগে নহ্ মন্দিৰত গৈ পেলাই ৰাতিপুৱাৰ সময়ত এই তাত তাতকৈ দেৰি কৰিলে আৰু বেয়া লাগিব

সেইটোৱে তেনেহ'লে পৰহি তেনেহ'লে তুমি মুক্তিক কৈ দিবা কথাটো অঁ অঁ আৰু কোনোবা যাব নেকি তোমাক কোনোবা যাব বিচাৰিছেনি কোনোবাই আচ্ছা আচ্ছা অঁ অঁ ঠিক আছে ঠিক আছে নাই নাই অসুবিধা নাই একো অসুবিধা নাই আৰু ক'ৰবাত যাব বিচাৰিছা নেকি নাই তাৰমানে এনেও মন্দিৰত গ'লে বোলে প্ৰথম মন্দিৰ দৰ্শন কৰি পেলাই চিধা নিজৰ ঘৰতে আহিব লাগে বোলে হা অঁ সেইকাৰণে য'ত গ'লে য'ত গ'লেও তুমি মানে মন্দিৰ দৰ্শন য'তেই কৰা প্ৰথম চিধা ঘৰত আহি পেলাই তাৰপিছত তুমি য'ত য'তে যাব বিচাৰা পিছত যাব পাৰা আৰু সেইটো কয় আৰু অঁ তাৰমানে বাহিৰে বাহিৰে গ'লে বাহিৰে বাহিৰে যাৰ ঘৰত যাতে য'ত যোৱা তাতেই মানে সেইটো গুচি যায় বুলি কয় আৰু মানে ভগৱানৰ আৰ্শীবাদটো চিধা ঘৰত আহি সেইটোৱ কয় আৰু

ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে দিয়া ঠিক আছে দিয়া বাই